হয় আছিল এখন কিতাপ কিতাপটোৰ নাম হ'ল এওঁলোকো এদিন শিশু আছিল তাৰ অনুবাদ আছিল অনুবাদ যোনে কৰিছিল তেওঁৰ নাম হ'ল অমৃতজ্যোতি মহন্ত অলংকৰণ পাৰ্ট সেনগুপ্ত তাৰ এই কিতাপটো মোৰ বহুত ভাল লাগিল প্ৰথমতে ভাবিছিলোঁ যে কিতাপখন ভাল নহ'ব কিন্তু মই পঢ়ি চালোঁ ভালেই লাগিলে তাৰ পাতনি এমুথি বাদাম ননী পালকিৱালাৰ কথা কৈ আছিলে আৰু বাসস্থানত মেধা পাটকাৰ এই এনেকৈয়ে দেখি প্ৰথম দেখাত কিতাপখন ইমান এটা মানে ভাল হ'ব বুলি জনা নাছিলোঁ কিন্তু যেতিয়া মই পঢ়িলোঁ তেতিয়া বহুতেই ভাল লাগিলে আপোনালোকেও পঢ়ি চাব ভাল লাগিব এওঁলোকো এদিন শিশু আছিল কিতাপখনৰ নাম বহুত ভাল কিতাপ হিমাদ্ৰী